শচীন তেণ্ডুলকাৰ আচলতে ভাৰতৰে নহয় এই মানে সমগ্ৰ পৃথিৱীৰ ক্ৰিকেট জগতৰে এজন শ্ৰেষ্ঠ আৰু অতিকৈ ভাল খেলুৱৈ কাৰণ তেওঁক ক্ৰিকেটৰ ভগৱান বুলি কোৱা যায় গড অফ দা ক্ৰিকেট বুলি কোৱা যায় কাৰণ তেওঁ ইমানেই সুন্দৰকৈ ভাৰতবৰ্ষৰ হৈ পেলাই বিশ্বৰ বিভিন্ন দেশৰ বিৰুদ্ধে খেল খেলিলে ক্ৰিকেট খেলিলে যে তেওঁৰ এনেকুৱা কিছুমান অভিলেখ আছে সেই অভিলেখখিনি এতিয়ালৈকে কোনেও ভংগ কৰিবপৰা নাই আৰু অদূৰ ভৱিষ্যতেও যে সেই অভিলেখখিনি ভংগ কৰিব পাৰিব সেয়া

আন্তঃৰাষ্ট্ৰীয় খেলত এশ চেঞ্চুৰী তেওঁ নিজে কৰি থৈ গৈছে এদিনীয়া ক্ৰিকেটতো তেওঁ দুশ ৰাণৰ ইনিংছ আছে গতিকে তেওঁ এজন এনেকুৱা শ্ৰেষ্ঠ খেলুৱৈ যে যিজনৰ গোটেই ৰেকৰ্ডবোৰ আজিলৈকে যিমানবোৰ তেখেতে অভিলেখ কৰিছে সেই অভিলেখখিনি কিন্তু কোনোবাই ভংগ কৰিব পাৰিব বুলি আশা কৰা নাযায় তেওঁৰ এশটা আন্তঃৰাষ্ট্ৰীয় চেঞ্চুৰী শতকীয় ইনিংছ আজিলৈকে কোনেও কৰিবপৰা নাই আৰু এতিয়া অদূৰ ভৱিষ্যতে কোনে কিমান দূৰ তেওঁৰ শতকীয় মানে ইনিংছৰ এই বস্তুটো ভাঙিব পাৰে অভিলেখটো ভাঙিব পাৰে সেয়া আহি থকা সময়খিনিয়েহে ক'ব কিন্তু এতিয়া দেখা যায় যে অকল তেওঁ বেটিঙতেই নহয় বলিঙতো বহু সময়ত ভাৰতবৰ্ষক তেওঁৰ কৌশলী বলিঙেৰে ভাৰতবৰ্ষক বিভিন্ন বিৰোধী বিপক্ষে তেওঁ জিকাইছে আৰু তেওঁ ভাৰতৰ হৈ পেলাই ঊনৈছশ বিৰান্নব্বৈ চনৰপৰা দুহেজাৰ এঘাৰ চনলৈকে প্ৰায় ছখন বিশ্বকাপত অংশগ্ৰহণ কৰিছে গতিকে ছখন বিশ্বকাপত অংশগ্ৰহণ কৰি শেষত দুহেজাৰ এঘাৰ চনৰ বিশ্বকাপ যেতিয়া ভাৰতে জয় কৰিলে সেই বিশ্বকাপ জয়ৰদ্বাৰাই তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰপৰা অৱসৰ লৈছে গতিকে শচীন তেণ্ডুলকাৰ ভাৰতবৰ্ষ বুলিয়ে নহয় বিশ্বৰে এজন শ্ৰেষ্ঠ বেটছমেন আৰু শচীন তেণ্ডুলকাৰে যিবোৰ অভিলেখ গঢ়ি থৈ গৈছে সেয়া অদূৰ ভৱিষ্যতে কোন ক্ৰিকেটাৰে কোন খেলুৱৈয়ে কিমান দূৰ ভাঙিব পাৰিব সেয়া আহি থকা সময়বোৰতহে আমি গম পাম গতিকে শচীন তেণ্ডুলকাৰৰ যিখিনি তেওঁৰ প্ৰতিভা আছিলে সেই প্ৰতিভাখিনি বিৰল প্ৰতিভা আৰু তেওঁৰ প্ৰতিভাখিনি অদূৰ ভৱিষ্যতলে কোনোবাই যে তেওঁক ম্লান কৰিব পাৰিব সেয়া কিন্তু আমি সাধাৰণ মানুহ হিচাপে আশা দেখা নাই গতিকে আমি তথাপি আশা কৰিম তেখেতৰ যি অভিলেখ সেই অভিলেখো কোনোবাই ভংগ কৰি পেলাই তেখেততকৈ শ্ৰেষ্ঠ কোনোবা ওলাওক কিন্তু সেয়া যে সম্ভৱ হ'ব সেয়াও এতিয়া আমি নিশ্চিতভাৱে ক'ব নোৱাৰোঁ